মোৰ ভাগৰ ঠিকনাটো এতিয়া সলনি হ'ল মই যোনডোখৰ জেগাত উঠিম বুলি কৈছিলোঁ তাত মোৰ পৰা ঘপককৈ আহিবলগীয়া হ'ল মই বেলেগ জেগাত এতিয়া ৰখি আছো মোৰ মই ধেমাজিত উঠিম বুলি কৈছিলোঁ এতিয়া মই ধেমাজিত উঠিবলৈ অসুবিধা হ'ব মোক বৰদলনি পাৰত লৈ গ'লে মই অলপ ভাল হ'ব